গ্ৰাম্যাঞ্চলত সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত পৰম্পৰাগত খেলবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই খেলবোৰে কোনো এটা অঞ্চলৰ পূৰ্বৰে পৰা প্ৰচলিত পৰম্পৰাগত খেলসমূহ নতুন প্ৰজন্মৰ মাজত কঢ়িয়াই নিয়াত সহায় কৰে